মই ৰুমালত ৰুমালত ফুল কৰিব জানো প্ৰথম প্ৰথমতে মোৰ ওচৰত এটা মেচিন আছে তাত তাতে মই গাৰু কভাৰ ৰুমাল আদি ফুল কৰোঁ এইবিলাকতে ফুল কৰিবলৈ এইবিলাকতে ফুল কৰিবলৈ শিকা মোৰ আজি কমেও দুবছৰমানেই হ'ল এতিয়া ভালকৈ মই এমব্ৰইডাৰী কৰিবলৈ জানো এনেকৈ ফুল কৰি কৰি মই কাপোৰবোৰ বিক্ৰী কৰোঁ তাতে তাৰে পইচাৰে মই কেনেকৈ ভাল কাপোৰ তাৰে পইচাৰে মই তেনেকৈ এটা ভাল ইলেক্ট্ৰিক মেচিন কিনিব পাৰোঁ তাৰে চেষ্টা কৰি আছো এটা ইলেক্ট্ৰিক মেচিন কিনিবৰ বাবে বহুত টকাৰো প্ৰয়োজন হয় যিহেতু মোৰ ব্যৱসায়টো সৰু সেয়েহে পইচা অসুবিধাও হৈছে কেইদিনমান এনেকৈ পুৰণা মেচিনটোতে ফুল কৰি কাপোৰ কেইযোৰমান বিক্ৰী কৰি অলপ টকা গোটাব লাগিব সেই টকাৰে গোটাই মেলি কিনিম বুলি ভাবিছোঁ নতুন মেচিনটোত কম সময়তে বহুত ফুল কৰিব পাৰিম সৰহকৈ কাপোৰ বিকিবও পাৰিম কাপোৰ বিক্ৰী কৰা পইচাৰে নিজৰ বাবে নিজৰ বাবে দৰকাৰী বস্তুবোৰ নিজেই আনি আনি ল'ব পাৰিম মই ফুল মই ফুল কৰা কাপোৰবোৰ কাপোৰবোৰ বিক্ৰী কৰিবৰ কাৰণে এখন দোকানৰ লগত কথা পাতি থৈছোঁ তেওঁলোকে ফোন কৰিম বুলি কৈছে ফোন কৰিলেই কাপোৰবোৰ মোৰপৰা লৈ যাবহি গাঁৱলীয়া অঞ্চল যিহেতু বিক্ৰীও কম হয় ন সেইবাবে নতুন মেচিনটো লোৱাৰ বাবে যথেষ্ট অসুবিধা হৈছে সেইবাৰ এইবাৰ নতুন বছত অলপ নিজৰ অলপ নিজৰ পইচাৰে আৰু ব্যৱসায় পইচা মিলাই নতুন মেচিনটো ল'ম বুলি ল'ম বুলি ভাবিছোঁ মেচিনটো লোৱাৰ পাছত নিজে এখন দোকান ভাড়া ভাড়ালৈ ল'ম বুলি ভাবিছোঁ ভাবিছোঁ ভাড়ালৈ লৈ ভাড়ালৈ লৈ নিজেই তেনেকৈ কাপোৰবোৰ কাপোৰ দোকানে দিম দিম বুলি দিম দিম বুলি ভাবিছোঁ কাপোৰবোৰ কাপোৰবোৰ কাপোৰবোৰ এতিয়া হয় এতিয়া নিজে পাৰিছোঁ যেতিয়া নেকি বহুতখন ভালেই হৈছে ফুলবোৰ এতিয়া বহুতেই কৈছোঁ যেতিয়া মই নিজেই নতুন মেচিনটো মেচিনটো আনি ল'ম তেতিয়া মই বহুতকেইখন দোকানত দিম এখন দোকানো খুলিম বুলি ভাবিছোঁ দোকানো খুলিম

দোকান কাৰণ দোকানখনৰ দোকানখন খুলি সেই দোকানখনৰপৰা মই ঘৰখনো হেৰি কৰিবলৈ মা দেউতাকো চাব লাগিব ভাইটিও যেতিয়া নেকি সৰু হৈ আছে ভাইটিকো পঢ়াব লাগিব সেইটো তাৰপৰা মই যেতিয়া দুটা দুটা মেচিন ল'ম বুলি ভাবিছোঁ আৰু লগত মই হেৰিও দোকান ঘৰতে বেলেগকো শিকাব পাৰিম নিজৰ নিজলও কাপোৰ কৰি নিজৰ মই এতিয়ালৈকে নিজলও বহুত কাপোৰ কৰিছোঁ ঘৰৰ মা দেউতাকো সেই চিলাই কৰি মাক দিছোঁ বাক দিছোঁ ঘৰৰ বৰমাক খুৰী সকলোকে নিজেই ফুল কৰি কাপোৰ দিছোঁ আৰু মোৰ মোৰ লগতে আৰু দুজনী ছোৱালীও ৰাখি ল'ম বুলি ভাবিছোঁ সিহঁতকো লগতে শিকাম বুলি ভাবিছোঁ সিহঁতে এতিয়া পঢ়ি আজৰি হৈ আছে লগৰকেইজনীও